কাপোৰ আমি সংৰক্ষণ কৰা বুলিলে ভাবোঁ আমি কাপোৰ আমি ঘৰতে বওঁ নিজেই তাঁত লগাই বৈ মেলি মানে কাপোৰ বোৱা এইবোৰ চাদৰ মেখেলা ৰিহা চেলেং কাপোৰ তেনেকৈ পৰ্দা কাপোৰো আমি তেনেকৈ বওঁ বৈ এইবিলাক আমি বাকচতে ৰাখোঁ আৰু আমাৰ তেনেকুৱা গোট আছে গোটেও আমাৰ মানে কাপোৰ বৈ কৰি মানে গোটাই মেলি আমি কিবা বিহু পূজাত আমি বজাৰলৈ উলিয়াই দিওঁ তেনেধৰণে আমি কাপোৰবিলাক সংৰক্ষণ কৰোঁ মানে তেতিয়া মানে আমাৰ বহুত আমি স্বাৱলম্বী হৈছোঁ সেইবিলাকৰপৰা আমাৰ গোট হিচাপে আছে সেই গোটৰ মানুহে আমাৰ কিছুমান আমি তেনেকৈ আমি ঘৰতে কাপোৰ চিলাওঁ ঘৰত মেচিন আছে মেচিনত কাপোৰ চিলাওঁ চাদৰ মেখেলা গাৰু কভাৰ ইত্যাদি চিলাই কৰি আমি এইবিলাক ৰাখোঁ এইবিলাক বেছি কিনিয়ে আমি কিছু আমি স্বাৱলম্বীও হৈছোঁ গতিকে আমাৰ কাপোৰৰপৰা আমি তেনেকৈ লাভৱান হৈছোঁ আৰু নিজে বোৱা কটা কাপোৰে আমি ব্যৱহাৰ কৰোঁ প্ৰায়ভাগ গতিকে আমাৰ কাপোৰৰ কাৰণেই যথেষ্ট স্বাৱলম্বী হৈছোঁ সেইবিলাকে আৰু